আমাৰ ইয়াত শালি খেতি আহু মাহ সৰিয়হ খেতি কৰা হয় আৰু শালি খেতি কোনোৱে কোনোৱে ট্ৰেক্টৰ লগায় কোনোৱে কোনোৱে গৰুৱে হাল বায় আৰু শালি খেতি ধৰি লওক কৰাৰ পদ্ধতি আৰু কোনোবাই হিম পাইপ লগায় খেতি কৰে কোনোবাই মটৰেদি খেতি কৰে কোনোৱে ধৰক খাল বিল পুখুৰীৰপৰা আদি পানী সিঁচিও খেতি কৰে এনেকৈ সাৰ সাৰ চাৰ প্ৰয়োগ কৰা হয় আৰু আলি পদূলি ধুনীয়াকৈ দি মেলি মাটিডৰা ধুনীয়াকৈ চহাই মেলি খেতি কৰা হয় তাৰোপৰি খেতিটো মানে সাৰ সাৰ প্ৰয়োগ কৰা হয় ধৰি লওক তেনেধৰণে শালি খেতিটো কৰা হয় আহু খেতি

মাটিডোখৰ ধুনীয়াকৈ চহাই মেলি জাবৰ জোঁথৰ চাফচিকুণ কৰি আলি পদূলি কাটি ধুনীয়াকৈ মাটিৰডোখত চহাই মেলি আহু খেতি ধান সিঁচা হয় ধান সিঁচাৰ পিছত মৈ দিব লাগে বিন্ধাব লাগে তাত নিয়নি কৰিব লাগে নিয়নি চিয়নি কৰি মেলি এই ধুনীয়াকৈ তাত আকৌ জাবৰ জোঁথৰ হৈছে নেকি বন চন ওলাইছে নেকি এইবোৰ চাফচিকুণ কৰিব লাগে তেতিয়াহে খেতিডোখৰ অলপ ভাল ধৰণৰ হয় ঠিক তেনেধৰণৰ সৰিয়হ খেতিও ধুনীয়াকৈ মাটিডোখৰ চহাই মেলি সাৰ জাবৰ সাৰ গোবৰ সাৰ পচন সাৰ দি মেলি ধুনীয়াকৈ সৰিয়হডোখৰ সৰিয়হ সিঁচে সৰিয়হৰ সিঁচাৰ পিছত তাত ধুনীয়াকৈ চোৱা চিতা কৰিব লাগে ঠিক তেনেকৈ ধৰক মাটিমাহ তেনেকৈ ধৰি লওক হাল হাল চাল বাই মেলি মাটিমাহ সিঁচিব লাগে মাটিমাহ সিঁচাৰ পিছতো ধুনীয়াকৈ হেৰিডোখৰ ৰাখিব লাগে